আমাৰ ঘৰৰ ওচৰৰে এজন মানুহে হাঁহ কুকুৰা ছাগলী গৰু পুহি বহুত ইনকম হয় গৰুৰপৰা গাখীৰ দিয়ে গাখীৰ বেচি বেচি পেলাই বহুত পইচা পাতি পালে আৰু লাহে লাহে ব্ৰইলাৰ ফাৰ্মো খুলিলে খুলি তেওঁ বহুত ইনকম কৰি মেলি ঘৰৰ ল'ৰা ছোৱালীও তেনেকৈ পঢ়ুৱাইছে আৰু গাড়ী ল'লে ঘৰ দুৱাৰ বনালে বহুত ধনী হৈ গৈছেগৈ আৰু দিনে দিনে আৰু তেওঁ বহুত ইনকম হৈছে ছাগলী ঢেৰ পুহে গৰুও পোহে বেচে সময়ত পইচা পাতি দিগদাৰ হ'লে আৰু সেইবোৰৰপৰাই তেওঁ বহুত ঘৰ দুৱাৰ বনাই ধুনীয়া হৈ চলি আছে আৰু এতিয়া ল'ৰা ছোৱালী পঢ়ুৱাইছে আৰু তেনেকৈ গোটেই আৰু ফাৰ্ম খুলিলে ডাঙৰকৈ একদম খুলি আৰু তেওঁ চলি আছে তেনেকৈ এতিয়া একো অভাৱ নাই চাকৰি বাকৰি পাবলৈ পাম পামকৈ পঢ়ি শুনি চাকৰিও নাই বাকৰি নাই সেইকাৰণে তেওঁ বেপাৰেই কৰিবলৈ ল'লে আৰু সেইবোৰ কৰি মেলি ঘৰ দুৱাৰ বনাই এতিয়া ভালকৈ আছে আৰু